পশু পালনৰ আমি কৃসকসকলে কিছুমান সন্মুখীন হৈছোঁ সমস্যা মানে আমাৰ বিশেষত বাৰিষা আমি বহুত কষ্ট আমি পুহনীয়া মানুহক হ'লেও পাওঁ গৰুও কষ্ট পায় ছাগলীয়ে কষ্ট পায় যিহেতু চাৰিওপিনে পানী হয় আমি দলনিত গৈ পিনে ঘাঁহ কাটি আনি খোৱাবলগীয়া হয় তেনেদৰে আমি গছৰ ডাল পাত কাটি পিনি গৰু ছাগলীক আমি পেট ভৰাব লাগে আৰু বাৰিষা যোৱাৰ পিছতে কিছুমান গৰু ছাগলী বেমাৰত পৰে পৰে ঘোঁৰা খাটে আৰু পেট চলে সময়ত সমূহ ডাক্টৰ চিকিৎসাৰ আমাৰ অভাৱ হয় তেনেদৰে কিছুমান গৰু ছাগলী মৃত্যু মুখতো পৰে আৰু ছাগলী বেমাৰ ছাগলী বেমাৰটো এনেকুৱা হয় বাৰিষা গুচি যোৱাৰ পিছতে ছাগলী খুব হাগে কেইদিনমান হগাৰ পিছত কিছুমান আমি গাৱলীয়া ঔষধ পাতি খুৱাই বচাওঁ কিছুমান কিছুমানক বচাব নোৱাৰাত পৰোঁ তেনেদৰে কিছুমান ছাগলী বহুত মৰি যায় কুকুৰা বেমাৰ কুকুৰা বেমাৰটো কি হয় বগা বগা হাগে জুপুকা মাৰি থাকে কেইদিনমান থকা পিছতে প্ৰায় নাবাচে মৰিয়ে যায় হাঁহৰ বেমাৰ হাঁহৰ বেমাৰ এই পথাৰত বাৰিষা ছিজনত চৰে পানীত কিছুমান ওপঙি মৰি যায় তাৰপিছত আমি ঘৰত আনি পিনে চাওঁ পেট ফালি চাওঁ শামুক খাই পিনে কিছুমান মানে হজম কৰিবই নোৱাৰে নে নোৱাৰেই নে কি আমি বিশেষ নাজানোঁ আৰু যিকেইটা বাচে বিশেষ কষ্ট কৰি বচাওঁ সেইখিনিও উপযুক্ত দাম নাপাওঁ বেপাৰী আহি পিনি দুশ টকাত কুকুৰা দাম দিয়ে এটা হাঁহত তিনি চাৰিশ দিয়ে এনেদৰে আমি বিশেষ লাভালাভ কৰিব নোৱাৰোঁ

আগতে চৰণীয়া পথাৰ থাকে আজিকালি চৰণীয়া পথাৰ বুলিবলৈ নাইয়েই মানুহে যিডখৰ মুকলি পথাৰ থাকে তাত মানে ফচল কৰে গৰু একেৰাহে আলিটোত আলিয়েই থাকিব লাগে এৰি দিব নোৱাৰোঁ আৰু আমি যদি কেনেবাকৈ দূৰত থাকোঁ তেতিয়া অকণমান অসুবিধা হয় মাইকী মানুহ গৰুৰ লগত লাগি ফুৰিব লাগে এনে ধৰণে আমি গৰু যত্ন লওঁ আৰু ছাগলী ক্ষেত্ৰতো দেখোঁ বাৰিষা পিছত কিছুমান ছাগলী হাগি পিনি মৰি যায় বেয়া পৰিস্থিতি মুখামুখি মানে আমি সেই ধৰণেই ধৰক হাঁহ কুকুৰা পুহোঁ লাভালাভ কৰিব নোৱাৰি কিছুমান মৰিও যায় গৰু তেনেধৰণে আমাৰ বহুত ক্ষতি সাধন কৰে ছাগলীও তেনেধৰণে দূৰাৰোগ্যত পৰি মৰি যায় এই ধৰণে আমি কিছুমান সমস্যা পৰিস্থিতিৰ সন্মুখীন হওঁ